হেল্ল' হেল্ল'

হয় শুনিছেনে অঁ অঁ দাদা মই হেৰি গৰমূৰৰপৰা কৈছিলোঁ অঁ আপোনাৰ হেনো এনেকৈ পাচলিৰ ফাৰ্ম আছে হয়নে অঁ ফাৰ্মখন বহুত ডাঙৰ বুলিয়ে শুনিছোঁ হয় অঁ ময়ো সেই পাচলিৰ বেপাৰেই কৰোঁ মানে মই আমাৰ মাজুলীত চব জেগালৈকে দিওঁ গৰমতে মোৰ ডাঙৰকৈ দোকান এখন আছে হ'লচেল ৰেটতে দিওঁ আৰু চবলৈকে হয় আপুনি বাৰু কি কি খেতি কৰে

অঁ

হয় হয় অঁ হয় অঁ হয় মোক প্ৰয়োজন হৈছিলে মানে মই যিহেতু আগতে যোৰহাটৰপৰাই আনো যোৰহাটৰপৰা মানে বস্তু আনি পিনি মোৰ তিতা লগা হৈছে বুজিছেনে মানে নাৱত এইটো ফেৰীতটো আমি ভাড়া দিব লাগে ফেৰীত অনা কষ্ট লগতে তাৰপৰা গাড়ী নিমাতিলৈকে আনিব লাগে সেইকণো পইচা দিব লাগে আকৌ নিমাতিৰপৰা আমি গৰমূৰলৈ এনেকৈ কমলাবাৰীঘাটৰপৰা আকৌ গৰমূৰলৈ অনালৈও বহুত পইচা ভৰিবলগীয়া হয় ভাবিছোঁ আপোনাৰ যিহেতু এইখন এখন জৈৱিক ফাৰ্ম হয় নাই ইমান ডাঙৰ এখন ফাৰ্ম মাজুলীৰ মানুহ গতিকে বোলো আপোনাৰ লগতে ডিল কৰোঁ বুলি ভাবিছোঁ আপুনি কি ক'ব ইয়াক

হয় অঁ মোক আচলতে আপোনাৰ কিমান ওলাব বাৰু মোকতো বহুতেই প্ৰয়োজন হৈছে যিহেতু মই চব ঠাইলৈকে মই দিওঁ চেল কৰোঁ হয় হয় হয় মই কিন্তু আপোনাক এতিয়া ফিফটি পাৰ্চেণ্টহে দিব পাৰিম মানে পইচা যিহেতু মই বিক্ৰী কৰা নাই বিক্ৰী কৰাৰ পাছত মই আপোনাক গোটেই মূলধনখিনি দিব পাৰিম হয় আৰু মই ভাবিছোঁ হয় কওক

হয় হয় হয় নিশ্চয় ৰাখিম অঁ হয় অঁ আৰু এটা কথা ভাবিছোঁ যে মই বেলেগৰপৰা আৰু বস্তু নানোঁ আপুনি যেতিয়া ওচৰতে আছেই ইমান ভাল খেতি কৰি আছে গতিকে মই আপোনাৰপৰাই আগলৈও মানে বস্তুখিনি আনিম বুলি ভাবিছোঁ আপুনি আপুনি নিশ্চয় বেয়া নাপাব কাৰণ

হয় মই আপোনাৰ হয় হয় আপুনি চিন্তা কৰিব নালাগে যদি আপোনাক আপোনাৰ যদি বস্তু পঠিয়াবলৈ দিগদাৰ হয় তেতিয়া মই মোৰ গাড়ী পঠিয়াই দিম বস্তুখিনি মই উঠাই ল'ব পাৰিম হ'ব নহয় ঠিক আছে অঁ হ'ব হয় মই যাম পাঁচ তাৰিখমানে যাম অক্টোবৰ পাঁচ তাৰিখ মানে আপোনালোকৰ তালৈ যাম তাৰপাছত তালৈ গৈ পেলাই মই নিজে বস্তুখিনি উঠাই আনিম উঠাই অনাৰ পাছত আপোনাক পইচাটোও দিম এগ্ৰিমেণ্ট ঠিক আছে এগ্ৰিমেণ্টটো কৰিম হয় হয়

হয় হয়

হয় ঠিকেই আছে আমি এগ্ৰিমেণ্ট এটা কৰি লওঁ যিহেতু বিশ্বাসত কথাটো ক'লেও লিখালিখি কিবা এটা হ'ব লাগিব নহয় জানো ঠিক আছে বাৰু তেতিয়াহ'লে ধন্যবাদ অঁ অঁ ঠিক আছে যাম যাম মই নিশ্চয় যাম ধন্যবাদ অঁ অঁ লগ পাই ভাল লাগিলে